হয় আমি যিহেতু গাঁৱলীয়া আমি কৃষিজীৱি হয় আমি খেতি কৰিবই লাগিব আমি খেতি নকৰিলে আমি দুবেলা দুমুঠি আমি খাব নোৱাৰোঁ আমি কৃষকসকলে আমি একগোট আজি যদি কাৰোবাৰ হাল বাবলৈ গাই গৰু নাই আমি ইজনে সিজনক সহায় কৰোঁ সহায় কৰি আমি সকলোৱে অতি আনন্দিত হওঁ আমাৰ ভাল লাগে ইজনে সিজনক সহায় কৰি আজি যদি হাল বোৱা পাছত যদি আলি দিবলৈ থাকি যায় আমি ইজনক আলিটো দি আমি সহায় কৰি দিওঁ আৰু খেতি ৰুৱা পিছত আমি যেতিয়া ধান দোৱা হয় ধান যেতিয়া আমাৰ আঘোণ মহীয়া পকে আমি তেতিয়া সকলোৱে মিলি ইজনে সিজনক সহায় কৰি আমি ধান দাই দিওঁ

যেতিয়া নেকি আমি গাঁৱলীয়া আমি কৃষিজীৱি হয় আমি সহায় কৰাতো আমি স্বাভাৱিক আমি সকলোৱে ইজনে সিজনৰ ওপৰত নিৰ্ভশীল আমি ইজনে সিজনক সহায় কৰিবই লাগিব